অঁ ক'ত অঁ হয় হয় অঁ এনেই মেখেলা চাদৰৰ যোৰা এনেই ঘৰত যিটো আমি বোৱা ৰখা যায় সেইটোৰ পুৰা দুই হাজাৰ টকা লওঁৱেই আৰু

একস্ট্ৰা একস্ট্ৰা যদি এনেকে কটনৰ তেনেকে তিনি হাজাৰ পোন্ধৰশ হাজাৰ তেনেকে বিক্ৰী কৰা হয় আৰু তাৰপিছত আকৌ ব্লাউজ তিনিশ এশ ডেৰশ এনেকুৱা আছে যেনেকুৱা লাগে ডিজাইন আছে অঁ আৰু অঁ ইয়াতে

কমত কমতো আছে পাঁচশ তেনেকুৱা কাপোৰ লৈ আৰু অঁ অঁ অঁ গুঠা গামোছাৰ দাম আছে আঠশ লৈ হাজাৰ ফুলৰ ডিজাইন যদি ভাল হৈ যায় অঁ ডাঙৰ ফুলৰ হ'লেও পুৰা হাজাৰ লৈছে

অঁ সৰু ল'ৰা ছোৱালীৰ এতিয়া আমি যদি অঁ ফ্ৰক এটা কিনিবলে ছোৱালীৰ তেতিয়াহ'লে সেইটোত তিনিশমান লোৱা যায়

একদম সৰু বাচ্ছা

মেখেলা চাদৰৰ দাম অঁ অঁ অঁ অঁ অঁ অঁ পদ্মিনী যোৰা কমত নাপায় আৰু সেইটো আৰু সেইটোৰ দামেই সেইটো না কাপোৰটোও লাহী সেইকাৰণে সেইটো তাৰমানে পদ্মিনীৰ যোৰাবোৰ দুইহাজাৰ লাগেই অঁ অঁ